শেহতীয়াকৈ

বিশেষকৈ মই ব্যক্তিগতভাৱে উৎসৱ পালন কৰিছিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱ আমাৰ ওদালগুৰিত খুব ডাঙৰকৈ পালন কৰা হয় চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় লগতে মাঘ বিহু আমাৰ যিটো ভোগালী বিহু এই দুটা উৎসৱ শেষতীয়াকৈ পালন কৰা হৈছে শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱটো খুব ডাঙৰকৈ পালন কৰা হয় চাৰিদিনীয়া কাৰ্যসূচী ইয়াত লোৱা হয়

এখন শোভাযাত্ৰা হয় শোভাযাত্ৰাত মই নিজেই আমাৰ নামঘোষা কীৰ্তন ঘোষাৰপৰা ভাগৱতৰপৰা কিছুমান মানে পদ আনি এই নামৰ বাট বুলনি বুলি কয় আমাৰ শোভাযাত্ৰাত ধুনীয়াকৈ এনে বাট বুলনি গীত নাম আছে আমাৰ সেই নাম মই নিজে লগাই দিওঁ আমাৰ বাপ বান্ধৱসকল ডেকা ডেকা গাভৰুসকল আইসকল বাপসকলে এই মোৰ লগত মিলাই কণ্ঠত মিলাই একেলগে গাই গাই গোট এই মোটামট এই মোটামুটি আমি পাঁচ কিলোমিটাৰ মানে শোভাযাত্ৰা কৰোঁ আৰু মাজতেই ভাগৰখিনি মৰাৰ কাৰণে মই নিজে খোল বজাওঁ এই গায়ন বায়নৰ লগত খোলো বজাওঁ অলপ অলপ সময় খোল বজাওঁ তাৰপিছত এনেকৈ বৰগীত গাইছোঁ বা আমাৰ ঘোষানাম ঘোষা কীৰ্তন গাইছোঁ এনেকে শোভাযাত্ৰাখন চলাই দিওঁ তাৰপিছত আমি এই শংকৰদেৱ জন্ম উৎসৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্ম উৎসৱত সেই আমি সেই বৰগীত প্ৰতিযোগিতা পাতোঁ লোক আৰু কামৰূপ লোকগীত প্ৰতিযোগিতা পাতোঁ আৰু ধৰ্মীয় একাংকীকা নাট প্ৰতিযোগিতা ধৰ্মমূলক ধৰ্মমূলক একাংকীকা নাট প্ৰতিযোগিতা পাতোঁ তাৰপিছত এই এইখিনি প্ৰতিযোগিতা পাতৰ কাৰণ যে যাতে উঠি অহা চামে বৰগীত বা লোকগীতৰ প্ৰতি কামৰূপ লোকগীতৰ প্ৰতি এটা ধাৱমান হয় তেওঁলোকে যাতে শিকিব পাৰে আৰু তাৰে আগে আগে আৰু এটা খুব ভাল কথা আমি এই কৰ্মশালা পাতোঁ বৰগীতৰ কৰ্মশালা সত্ৰীয়া নৃত্যৰ কৰ্মশালা মই নিজে সত্ৰীয়া নৃত্যও দিওঁ আৰু নাচ শিকাওঁ আমি নিজে ভাওনা কৰোঁ এই যোৱা বছৰ শেষতীয়াকৈ যিটো শংকৰদেৱ জন্ম উৎসৱত পাতিছিলোঁ তাতে

মই নিজে ভাও লৈছিলোঁ ভাওনা আৰু দূৰৰপৰা আমি খুব ভাল ভাওনা দল উৎকৃষ্ট মানৰ ভাওনা দলক আমি মাতি আনোঁ মাতি আনি শংকৰদেৱৰ জন্ম উৎসৱটি পালন কৰোঁ ৰাইজক ৰাইজে বুজি পোৱা কৰি ভাওনা কি বস্তু বা ভাওনা কেনেধৰণৰ হ'ব লাগে ঠিক এই বস্তুটো ওদালগুৰিত তেতিয়া মানে উলহ মালহেৰে প্ৰচলন হৈ আছে আৰু বিভিন্ন কৃষ্টি সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক মতা হয় তাৰোপৰি এখন ধৰ্মালোচনী সভা হয় তাতে বহুত নজনা কথাা উদালগুৰি ৰাইজে জানিব পাৰে এই ধৰ্মালোচনী সভাখনত খুব জনা বুজা মানে গৱেষণা কৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তেওঁলোকৰ প্ৰচাৰ প্ৰসাৰ ধৰ্মৰ কেনেকৈ প্ৰচাৰ কৰিছিল কেনেকৈ সাহিত্য কাব্যৰ সৃষ্টি কৰিছিল প্ৰচাৰ কৰিছিল বা ৰাইজক সমাজক কেনেকৈ বান্ধ এটা বান্ধ বান্ধনত ৰাখিছিল আৰু সমাজ গঠনত ভূমিকা কি এনেধৰণৰ বুজাবলৈ আমি ধৰ্ম ধৰ্মালোচনী সভাসখন অনুষ্ঠিত কৰোঁ ধৰ্মালোচনী ধৰ্মালোচনী সভাত যথেষ্ট মানুহ ইয়াত হয় আৰু খুব গুৰুত্বপূৰ্ণ হয় নিৰৱে ৰাইজে শুনি থাকে আমি সেইকাৰণে বহুত জনা বুজা জনা বুজা ব্যক্তি আমি মানে বক্তা হিচাপত ভাষণ দিবলৈ লৈ আহোঁ আমি আমন্ত্ৰণ কৰি আনোঁ আৰু খুব সুন্দৰভাৱে ধৰ্মলোচনী সভাখন হৈ যায় তাৰপিছত আমি মাঘ মাঘ বিহু যিটো আমাৰ ভোগালী বিহু বুলি কয় ভোগালী বিহুটো এনেকৈ আমি পালন কৰোঁ প্ৰথমতে নামঘৰত আমি নাম কীৰ্তন কৰোঁ

ছয়ঘণ্টামান আমি নাম কীৰ্তন কৰোঁ যিটো কীৰ্তন আমাৰ কীৰ্তন ঘৰৰ পৰম্পৰা আছে গুৰুজনাই গুৰু দুজনাই দি যোৱা যি পৰম্পৰা অনুসৰি আমি নাম কীৰ্তন কৰোঁ কৰি উঠি আমি এসপ্তাহ আগৰপৰাই এটা ডাঙৰ মেজি বনাওঁ আমাৰ ইয়াত গোটেই ওদালগুৰিবাসী ৰাইজে এই মেজিৰ ওচৰত গৈ ধুনীয়াকৈ মেজিত মেজিৰ জুই পোৱাবলৈ আহে আৰু মেজিৰ জুই দিনৰ ভাগতকৈ নাম প্ৰসংগ হোৱাৰ পিছতে গোটেই হাজাৰ বিজাৰ মানুহ যিমান লগ লাগে সেই গোটেইখিনি মানুহ মেজিৰ চাৰিওকাষে মানে থিয় হৈ মেজিৰ জুই তাপটো গোটেই গাত গোটেইবিলাকে তাপ এই জুইৰ তাপটো মেজিৰ তাপটো লয় তাৰমানে এটা মানে আগৰপৰা পৰম্পৰা চলি আহিছে তাৰপৰা এটা ফুট ল'লেও বহুত পূণ্যবান হয় মন পৱিত্ৰ হয় আৰু এই মেজিৰ জুয়ে মানে কিছুমান অসূয়া দূৰ কৰে বেমাৰ মাৰি মৰক

কিছুমান সংক্ৰামক বেমাৰ আজাৰ এইবিলাক মানে নোহোৱা কৰে আৰু আমাৰ এটা সংস্কৃতি যিটো আমাৰ মেজি মেজিৰ সংস্কৃতি যিটো সেই সংস্কৃতিটো আমি সুন্দৰকৈ ৰক্ষা কৰোঁ আৰু গোটেই ৰাইজে তাতে এটা ফোট লৈ এইটো কৰে যে ৰাজহুৱাভাৱে ইয়াতে এই মেজিত যিটো মেজি আমাৰ নামঘৰত যিটো মেজি বনোৱা হয় সেইটো সেই মেজিটো বেলেগত ক'তো বনোৱা নহয় খালি একমাত্ৰ আমাৰ নামঘৰতে বনোৱা হয় আৰু এই নামঘৰৰদ্বাৰাই নামঘৰৰপৰাই তাৰপিছতে আমাৰ বিশেষকৈ বৰপেটীয়া মাানুহবোৰ আমাৰ অলপ এক এক মাঘৰ এক মাঘ তাৰিখে আমাৰ মানে যিটো বিহু মেইন বিহু সেই বিহুটো পালন কৰা হয় আৰু এক তাৰিখে আমাৰ এই মেজিটো জ্বলোৱা হয় আৰু মেজিত সেৱা শুশ্ৰূষা কৰি ৰাইজে তাৰপিছত প্ৰসাদ বিতৰণ হয় তাতো মানে যাতে সকলো ৰাইজে মানে অলপ হ'লেও প্ৰসাদ গায়প্ৰতি পায় তাক নজৰ দিব লাগে তাত অংশগ্ৰহণ কৰোঁ সুচাৰুৰূপে পৰিচালনা কৰোঁ তাৰপিছত আৰু সন্ধিয়া আমি নাম প্ৰসংগ কৰোঁ নিজে মই ঢোল বজাওঁ ঢোল বজাই বিহুও মাৰোঁ আমাৰ ডেকাসকলৰ লগত কিছু সময় তেনেকুৱা ধেমালি কৰোঁ গতিকে মই এই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ আৰু আমাৰ ভোগালী বিহু উৎসৱটো বিশেষকৈ আৰু ঘৰত ধুনীয়াকৈ

মানে পিঠা পনা যি নতুন পিঠা লাৰু মাহ কাৰেই যি বনায় ধুনীয়াকৈ খাওঁ আৰু মানে বন্ধু বান্ধৱকো আমন্ত্ৰণ কৰি আনি আমি ভোজ ভাত খাওঁ এনেকৈ আমি ভোগালী বিহুটো পালন কৰোঁ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱটো পালন কৰোঁ ধন্যবাদ